মোৰ মতে যোগাসন অন্য ধৰণৰ ব্যায়ামৰ পঢ়া পৃথক এনেধৰণৰ পৃথক দেখোঁ মই যোগাসনত যোগাসনত অন্য ধৰণৰ ব্যায়ামবিলাক খুব স্পীডত কৰা হয় আৰু যোগাসনবিলাক খুব লাহেকৈ কৰা হয় যেনেদৰে উশাহবিলাক অক্সিজেন ল'বৰ বাবে উশাহবিলাক লাহে লাহে লাহেকৈ লোৱা হয় আৰু আকৌ এৰি দিয়া হয় এনেকৈ তেনেকৈ খুব লাহে লাহে ব্যায়ামবিলাক কৰা হয় স্পণ্ডেলাইটিছৰ বিষৰটো ধৰক ডিঙিটো লাহে লাহে ঘূৰোৱা হয় তাৰ পৰা থাইৰইডৰ কাৰণেও যোগাসন আছে সেই যোগাসনবিলাক ডিঙিটো ওপৰ তল বহুত লাহে লাহে কৰা হয় আৰু অইন ব্যায়ামবিলাক খুব স্পীডত কৰে ধৰক যেনেকৈ বুকদান মৰা আকৌ এইবিলাক এই কি বুলি কয় আৰু দৌৰি দৌৰিবলৈ এনেকৈ সেই কৰা এক্সাৰচাইজবিলাক সেইবিলাক স্পীডত কৰা হয় আৰু ব্যায়ামবিলাক হ'ল একদম লাহে লাহে কৰা হয় সেইখিনিয়ে মই অইন ব্যায়ামৰ পৰাও যোগাসনৰ পৃথকটো এনেধৰণে দেখি পাওঁ